আমাৰ গাঁৱত ধৰ্মীয় অনুষ্ঠান হিচাপে আমাৰ নামঘৰ আছে সেই নামঘৰত আমাৰ ভাগৱত পাঠ আৰু আপোনাৰ ভাওনা সবাহ এইবিলাক বছৰেকত আমাৰ হৈয়ে থাকে সেই অনুষ্ঠানবিলাকত আমাৰ সকলো ল'ৰা ছোৱালীয়ে সহযোগ কৰে ধৰ্মীয় অনুষ্ঠানত আমাৰ মতা মাইকী সকলোৱে মিলি জুলি আমাৰ যিখিনি আমাৰ মাঘৰ বিহুৰ উৰুকাৰ পাছদিনা আমাৰ নামঘৰত সকলোৱে মিলি জুলি আমাৰ নামঘৰৰ সকলো ওলাই পেলাই আমাৰ নাম কীৰ্তন গোটেই গাঁৱে গাঁৱে কৰে সেইখিনি আমাৰ ধৰ্মীয় অনুষ্ঠান হিচাপে আমাৰ গোটেই গাঁওখনত সকলো ল'ৰা ছোৱালী পৰ্যন্ত সকলো ওলাই মেলি আমাৰ সেই অনুষ্ঠানটো গোটেই গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ ধৰ্মীয় অনুষ্ঠানটো আমাৰ কৰা হয় আৰু সেই ধৰ্মীয় অনুষ্ঠান হিচাপে আমাৰ সৰু সৰু ল'ৰা ছোৱালীখিনিক আমাৰ ঢোল খোল আৰু বৰতাল সেইখিনি আমাৰ শিকোৱা হৈছে গায়ন বায়নৰ যোৰা শিকোৱা হৈছে সেই ধৰ্মীয় অনুষ্ঠানখিনিক আমি আগুৱাই নিব বিচাৰোঁ আৰু আমাৰ সেই অনুষ্ঠানখিনিক কৰা পাছত ল'ৰা ছোৱালীখিনি আমাৰ সকলো ক্ষেত্ৰতে এতিয়া আগবাঢ়ি গৈছে আৰু সৰু সৰু ল'ৰাখিনিয়ে আজিকালি আমাৰ ভাগৱত ধৰ্মীয় অনুষ্ঠান হিচাপে ভাগৱত পাঠ কৰিবলৈ লৈছে আৰু বহুত যেতিয়া আমাৰ ভাগৱত পাঠ কৰে দূৰৰ পৰাও অনা হয় আমাৰ গাঁৱৰো পাঠ কৰে দূৰৰ সকলোকো আনি পেলাই আমাৰ পাঠ কৰা হয় ধৰ্মীয় অনুষ্ঠান সেইখিনি আগত লৈ আমি সকলো ৰাইজ গোপিনী আমি আগবাঢ়ি যাওঁ ধৰ্মীয় অনুষ্ঠান হিচাপে